অঁ অঁ কোৱা অঁ উৰ্মি কি হয় নেকি কেতিয়া

হয় নেকি চাওঁ বাৰু যাবা পাৰিব লাগেই কেনেকৈ বাৰু কি যাৱাৰ ব্যৱস্থা অঁ কেইজনমান হ'ব মানুহ দহজন মান হ'বনে অঁ কি গাড়ী ধৰিছা অঁ বাৰু ঠিকে আছে যাব পাৰিম বাৰু ভাড়া চাড়া কিমান বা হয় অঁ এই হেৰি মাহ প্ৰসাদ সেইবিলাক যোগাৰ কৰিছা তাতে খোৱা লোৱা কি হ'ব খিচাৰি চিচাৰি

অঁ ঠিকে আছে বাৰু দহ বাৰজনমান হ'ব আৰু মানুহ

অঁ অঁ অঁ ঠিকে আছে বাৰু মই এবাৰ যাই পাইছোঁ বাৰু অঁ হ'ব বাৰু যাম বাৰু ঠিকে আছে এই বৃহস্পতিবাৰে কেইটামান বজাত মই বাৰটাৰ আগত পাব লাগে বাৰটাত নেকি অঁ অঁ ঠিকে আছে বাৰু ৰেডী হ'ম আৰু মই মোক মাত লগালেই হ'ল আৰু অঁ ঠিকে আছে অঁ মাইনা যাব পাৰিব বাৰু ঠিকে আছে যাম বাৰু ঠিকে আছে যাম হ'ব আৰু অঁ এনে ভালে আছোঁ বাৰু ঠিকে আছোঁ অঁ ভালে আছোঁ ভালে আছোঁ তোমাৰ ভাল অঁ মাইনা ভালে আছে অঁ ঠিকে আছে বাৰু অঁ অঁ অঁ লগ হ'ম ঠিকে আছে হ'ব দে অঁ অঁ অঁ